যেতিয়া গৰুৱে ঘাঁহ বন আদি খাবলৈ আৰম্ভ কৰে তেতিয়া কৃষকসকলে নিশ্চিত হয় যে জন্তুবোৰ একো বেমাৰ হোৱা নাই বা যেতিয়া জন্তুবোৰে পোৱালি দিবলৈ আৰম্ভ কৰে তেতিয়া গম পোৱা যায় যে গৰু গৰু বা ছাগলী বা বেলেগ জন্তুৰ একো বেমাৰ হোৱা নাই কাৰণ যদি সিহঁতৰ গাত বেমাৰ থাকে তেতিয়া সিহঁতে কেতিয়াও ঘাঁহ বন আদি খাদ্য খাব নোৱাৰে আৰু বেমাৰ হোৱাৰ ফলত ইফালে ইফালে যাব নোৱাৰা হৈ পৰিব গতিকে আমি জন্তুবোৰ স্বাস্থ্যৱান বুলি তেতিয়াই ক'ম যে যেতিয়া সিহঁতে সদায় এই ঘাঁহ বন আদি গ্ৰহণ কৰিব পাৰিব আৰু পথাৰলে নিলে হাল গৰু ছাগলী গৰুক হাল বোৱাব পাৰি আৰু সিহঁতৰ যিটো উপযুক্ত সময়ত যেতিয়া পোৱালি দিব লাগে তেতিয়াই যদি জীৱ জন্তুবিলাকে পোৱালি দি দিয়ে তেতিয়া আমি গম পোৱা যায় যে বা কৃষকসকলে গম পোৱা যায় যে সেই জন্তুবোৰে স্বাস্থ্যৱান বা মানুহক প্ৰভাৱিত কৰিব পৰা ৰোগসমূহৰ পৰা মুক্ত আৰু তাৰোপৰি আমি যদি নিয়মিত স্বাস্থ্য পৰীক্ষাত টীকাকৰণ আদি ই আদি কি আদি আদি কৰি থাকোঁ তেতিয়া আমি গম পাওঁ যে নিয়মিত টীকাকৰণ আৰু স্বাস্থ্য পৰীক্ষাৰ ফলত জীৱ জন্তুবোৰ বেমাৰৰ পৰা মুগ্ধ হৈ থাকিব পাৰে জন্তুৰ গাত কিছুমান বেয়াকৈ বেমাৰ হ'লে তেতিয়া জন্তুবোৰে এ ঘাঁহ বন খাব নোৱাৰা হয় আৰু সময়ত পোৱালি দিব নোৱাৰা হৈ পৰে আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা বা টীকাকৰণ কৰাটো থাকি গ'লে তেতিয়া জীৱ জন্তুবিলাকৰ বেমাৰ আজাৰ আৰম্ভ হ'বলৈ ধৰে ফলত বহুতো বহুতো বেমাৰে দেখা দিয়ে আৰু জীৱ জন্তুবিলাকৰ জীৱ জন্তুবিলাকৰ পোৱালি বা পোৱালী নহ'লে বা উপযুক্ত সময়তে যদি সিহঁতে পোৱালি জন্ম দিব নোৱাৰে তেতিয়া গম পোৱা যায় তেতিয়া তেতিয়া আমি এই সিহঁতৰ বেমাৰ আছে বুলি ভাবিব পাৰোঁ কিন্তু যেতিয়া আমি উপযুক্ত সময়ত সিহঁতৰ পৰা পোৱালি পাম তেতিয়া আমি গম পাম যে জন্তুবোৰ বেমাৰৰ পৰা মুক্ত কিছুমান জন্তুবোৰক কিছুমান বেয়াকৈ প্ৰভাৱ পেলাব পৰা কিছুমান ৰোগ হ'ল কিছুমান ৰোগ হ'ল যেনে ফটা তাৰপিছত ভৰি ফটা আৰু ঘূৰি ফুৰা আৰু জন্তুবিলাকৰ ফলত জন্তুবিলাকৰ যদি সেই বেমাৰ আজাৰ একো নহয় তেতিয়া